ব্যৱসায় বুলিবলৈ হ'লে অসমৰ গ্ৰাম্য অঞ্চলত বিভিন্ন ব্যৱসায়সমূহ আছে যেনে খেতি খেতি কৰা বিভিন্ন প্ৰযুক্তিৰে খেতি কৰি ব্যৱসায় কৰিব পাৰি প্ৰথমতে ক'বলৈ গ'লে খেতি কৰিবলৈ হ'লে ধৰক শাক পাচলিৰ পৰা আৰম্ভ কৰি বিভিন্ন প্ৰজাতিৰ খেতি কৰিব পৰা যায় অসমত যেনে ধৰক তৰকাৰী খেতি কৰিলে তৰকাৰীৰ খেতি কৰোঁতে আপোনাৰ গ্ৰাম্য অঞ্চলত বিশেষ কৰি তৰকাৰী খেতিটো ভাল হয়

সেই উৎপাদিত বস্তুখিনি আপোনাৰ চহৰলৈ নিবলৈ হ'লে ৰাস্তা ঘাটৰ অসুবিধা আৰু আপোনাৰ ধৰক যান বাহনৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় বিভিন্ন নদ নদীসমূহ পাৰ হৈ যাবলগীয়া হয় এনেই খেতি ধৰক ভাল হয় ধৰক তৰকাৰী যিকোনো ফুলকবি হওক আলু হওক বেঙেনা হওক জাতিলাও হওক সেইবোৰে দি কৰিব কৰে তেওঁলোকে আৰু আচলতে ক'বলৈ গ'লে গাঁৱৰ খেতিবোৰ গ্ৰাম্য অঞ্চলৰ খেতিবোৰ মানে আধুনিক পদ্ধতিৰে নকৰে সেইবোৰ খ খেতি কৰি সেইবোৰ তৰকাৰী সেইবোৰ উৎপাদিত বস্তুসমূহ ৰাইজে গ্ৰহণ কৰিলে কোনো ধৰণৰ ৰোগ ৰোগে নোচোৱে বা ৰোগে নধৰেও তেনেকৈ ব্যৱসায় কৰে ঠিকেই কিন্তু তেওঁলোকে সেই উৎপাদিত বস্তুসমূহ যদি চহৰলৈ নিবলগীয়া হয় তেওঁলোকে দৰাচলতে ক'বলৈ গ'লে চহৰবোৰ ভালদৰে চিনি নাপায় চহৰত গৈ কেনেকৈ বিকিব সেইবোৰ নাজানে চহৰত গ'লে ইয়াৰ দাম ইয়াৰ মৰ্যদা কেনেকৈ পোৱা যাব সেই বিষয়ে নাজানে সেইটো এটা কথা দ্বিতীয়তে তেওঁলোকে গ্ৰাম্য অঞ্চলত থকা খেতিয়কসকলে খেতি কৰোঁতে বা ব্যৱসায় কৰোঁতে সেই ব্যৱসায় যে চহৰ অঞ্চলত গৈ যে বিয়পাব লাগে যাৰ ফলত অধিক মূল্য মুনাফা পোৱা যায় সেই কথাটো তেওঁলোকে নাজানে নাজানি তেওঁলোকৰ উৎপাদিত বস্তু যিখিনি খেতি কৰে সেইখিনি খেতিত উৎপাদিত বস্তুসমূহ তেওঁলোকে নিজে গ্ৰহণ কৰে খাই অৰ্থাৎ খাই ওচৰ চুবুৰীয়া যি ঘৰত নাই তেওঁলোকক দিয়ে আৰু ৰৈ যোৱাখিনি তেওঁলোকে পেলনীয়া হিচাপে গৰু ছাগলীক ব্যৱহাৰ কৰে আৰু তাৰোপৰি কিছুমান জনাসকলে টাউনলৈ চহৰলৈ লৈ আহি বিকে আৰু বিশেষ কৰি আজিকালি খেতিয়কবোৰ খেতি কৰে যদিও তেওঁলোকে বিকিবলৈ চহৰলৈ আহিব নালাগে তেওঁলোকৰ আৰু এটা সুবিধা আছে বেপাৰীসমূহ বেপাৰীসকলে গাঁৱে গাঁৱে সোমাই তেওঁলোকৰ উৎপাদিত বস্তু যিকোনো বস্তু কিনি লৈ আহি চহৰত অধিক দামত বিক্ৰী কৰে যদি তেওঁলোকে সেই বেপাৰী সমবিলাকক যদি নিদিয়ে বস্তুবিলাক অৰ্থাৎ উৎপাদিত বস্তুখিনি পেলন খাই উঠাৰ পিছত নিজে ব্যৱহাৰ কৰি উঠাৰ পিছত পেলনি হিচাপে ই কৰে গতিকে বিভিন্ন সময়ত তাৰোপৰি বিভিন্ন সমস্যাবোৰ দেখা যায় গ্ৰাম্য অঞ্চলত ব্যৱসায় ভিত্তিত বহুত ধৰণৰ খেতি কৰিব পৰা যায় বহুত ধৰণৰ খেতি কৰে আজিকালি খেতি কৰাৰ সময়ত তেওঁলোকে খেতি কৰে বিঘাই বিঘাই খেতি কৰে হেক্টৰে হেক্টৰে খেতি কৰে কৰি উঠি তেওঁলোকৰ খেতিসমূহ পোক পতংগই খাই বিনষ্ট কৰি বহুত লোকচানৰ সন্মুখীন হয় তেনেকৈ আকৌ তেওঁলোকে চহৰলৈ আহি ঔষধ দৰৱবোৰ দিবলৈও নাজানে বা দৰৱ দিয়া ঔষধ এই বস্তু উৎপাদিত বস্তু মানুহে খাবলৈ নিবিচাৰে গ্ৰহণ নকৰে গতিকে তেওঁলোকে নিদিয়াকে যি উৎপাদিত যি ৰৈ যায় সেইখিনি ইয়াতে তেওঁলোকে খেতি কৰে আৰু ব্যৱসায় ভিত্তিত লয় কেতিয়াবা তেওঁলোকে লোকচানৰ সন্মুখীনো হয় কেতিয়াবা বতৰে কাল ৰূপ ধাৰণ কৰে বৰষুণে কিছুমান শস্য বেয়া হয় কিছুমান ভাল হয় ভাল হ'লেতো ভালেই হ'ল বেয়া হৈ যোৱাৰ ফলত তেওঁলোকৰ লোকচানৰ সমচ সন্মুখীন হয় গ্ৰাম্য ভাৰতত অৰ্থাৎ অসমত আৰু বিভিন্ন ধৰণৰ অকল তৰকাৰী খেতি নহয় আপোনাৰ ধৰক তামোল পাণৰ পৰা লৈ তামোলক লৈও ব্যৱসায় কৰিব পাৰি তামোল অধিক তামোল ৰুই অধিক সেই তামোলৰ গছত পাণ ৰুই সেই তামোলসমূহ চহৰলৈ আনি বিকে সেই তামোলৰ গছডালতে আপোনাৰ পাণ ৰু সেই দিও আপোনাৰ ব্যৱসায় কৰে তেওঁলোকে শেষত নাৰিকল ৰুৱে নাৰিকলৰ দ্বাৰাও কিছু উৎপাদন তেওঁলোকৰ হয় কল ৰুৱে বিশেষ কৰি বিভিন্ন গাঁও আজিৰ যুগত আজিৰ সময়ত দেখা পোৱা যায় প্ৰায়বোৰ ফল মূল তৰকাৰী হওক ফল মূল হওক গাঁও অঞ্চলৰ পৰাই চহৰলৈ যায় কলৰ ব্যৱসায় বৰ্তমান চলি আছে খুব ধুনীয়া ধৰক মালভোগ কল চেনী কল অমৃত সাগৰ বুলি কোৱা যায় এজাত আছে সেইবোৰ খেতি বিঘাই বিঘাই কৰি তেওঁলোকে সম্পূৰ্ণ গাঁৱলীয়া পদ্ধতিৰে গৰুৰ গৰুৰ গোবৰ দি সাৰ লোকেল সাৰ দি আধুনিক সাৰ নিদি লোকেল সাৰ দি পেলে তেওঁলোকে কল উৎপাদন কৰে কল উৎপাদন কৰি তেওঁলোকৰ কিছু পাৰিলে চহৰলৈ লৈ আহে নোৱাৰা অৱশিষ্ট অংশখিনি বেপাৰী গৈ ঠিক তেনেদৰে বেপাৰীয়ে লৈ আহে আকৌ যাৰ ফলত আজি চহৰীয়া মানুহবোৰে সেই বিভিন্ন প্ৰজাতিৰ কলসমূহ খাবলৈ সক্ষম হৈছে যদি গ্ৰাম্য অঞ্চলত থকাসকলে যদি খেতি কৰিবলৈ বাদ দিয়ে বা ব্যৱসায় কি কৰিবলৈ বাদ দিয়ে তেতিয়াহ'লে চহৰৰ অঞ্চলৰ মানুহবিলাকৰ অসুবিধাই হ'ব কাৰণ চহৰবিলাকত ডাঙৰ ডাঙৰ ঘৰ বিল্ডিং গছ গছনি নাইকিয়া খেতি কৰিবলৈ ঠাই নাই গতিকে খেতি কৰিবলৈ হ'লে গাঁৱতে হয় দৰাচলতে ক'বলৈ গ'লে গাঁৱৰ দ্বাৰাই গোটেই ভাৰতবৰ্ষখন চলি থকা বুলি মই ভাবোঁ কাৰণ গাঁও এখন যদি নাথাকিলেহেঁতেন নিশ্চয় ভাৰতৰ ডাঙৰ ডাঙৰ চহৰবিলাকত মানুহক চলিবলৈ খাবলৈ ধান হ'লে হয় তাৰ ফলত আৰু এটা কি হৈ আছে আপোনাৰ চহৰৰ মানুহবিলাকৰ কাৰণেও সুবিধা হৈছে গাঁৱৰ মানুহে খেতি কৰি দিয়াৰ কাৰণে তেওঁলোকে সেইবোৰ বস্তু গৈ ক্ৰয় কৰি চহৰলৈ আনি বিক্ৰী কৰে বিক্ৰী কৰাৰ পিছত তেওঁলোকৰ কিছু লাভংশ ওলায় কিন্তু সেইখিনি উৎপাদিত বস্তুসমূহ যদি গাঁৱৰ গঞা ৰাইজে যদি নিজে উৎপাদন কৰি নিজে চহৰত আনে বহুতো অসুবিধাৰ সন্মুখীন হয় তেওঁলোকে তাৰ উচিত মূল্যও বুজি নাপায় ক'ত বিকিব কেনেকৈ বিকিব সেইবোৰ নাজানে তেনেকুৱা সমস্যাৰ সন্মুখীন হয় তেওঁলোক ৰাস্তা ঘাট পদূলি চিনি নাপায় চহৰত ক'বলৈ গ'লে তেওঁলোকে কিছুমান গাঁও এনেকুৱা গ্ৰাম্য অঞ্চল আছে গাঁও আছে তেওঁলোকে চহৰৰ মুখ দেখাই নাই আৰু যান্ত্ৰিক যুগত আজিৰ যুগত অৱশ্যে কিছু কিছু গাঁৱৰ মানুহে আজিকালি নিজৰ উৎপাদিত বস্তু নিজে লৈ আহি চহৰত বিক্ৰী কৰে কিন্তু দেখা যায় প্ৰায়ভাগে ঘৰতে বিক্ৰী কৰি দিয়ে যাৰ ফলত তেওঁলোকে পাবলগীয়া উচিত মূল্যটো তেওঁলোকে নাপায়

তেওঁলোকে আধুনিক পদ্ধতিৰে খেতি কৰাহেঁতেন আৰু কিছু উৎপাদন কৰিব পৰা হ'ল হয় কিন্তু আধুনিক পদ্ধতিৰে তেওঁলোকে খেতি কৰিব নাজানেও আৰু জানিলেও কৰিব নিবিচাৰে আৰু কিছুমানে আজিৰ যুগত কিছুমান খেতিয়ক আছে গাঁও গ্ৰাম্য অঞ্চলত তেওঁলোকে অৱশ্যে চহৰীয়াৰ কিছু চহৰত থকা কিছু বিজ্ঞ অভিজ্ঞ ব্যক্তিৰ দ্বাৰা খেতি কেনেকৈ কৰিব লাগে খেতি কৰাৰ পদ্ধতি কেনেকুৱা তেওঁলোকে কিছু বুজি লৈ আধুনিক পদ্ধতিৰে বিঘাই বিঘাই তেওঁলোকে খেতি কৰি অধিক ধনৰ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে তাৰোপৰি তেওঁলোকে গ্ৰাম্য অঞ্চলত থকা লোকসকলে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হয় খেতি কৰাৰ সময়ত ব্যৱসায় কৰাৰ সময়ত বিভিন্ন ব্যৱসায় গ্ৰাম্য অঞ্চলৰ পৰা হয় খেতি বুলি নহয় খেতি হ'ল গৰু ছাগলী পোহপালন কৰি তাৰ দ্বাৰা উৎপাদিত দৈ গাখীৰ সেইবোৰ কৰি লৈ আহিও চহৰত ব্যৱসায় আৰম্ভ কৰিব পাৰে তাতো তেওঁলোকৰ ঠিকমৈ আগত কৰাৰ দৰেই তেনেকেই তেওঁলোকে উচিত মূল্য নাপায় যাৰ ফলত তেওঁলোকৰ কিছু সমস্যাৰ সম সন্মুখীন হয় তাৰপিছত ক'বলৈ গ'লে আৰু বহুত আছে গৰু পালক গৰু পালক খেতিয়ক তাৰপিছত মাহ মাছ মৎস্য পালন তাৰ দ্বাৰাও হয় মৎস্য পালন কৰে বিশেষকৈ গ্ৰাম্য অঞ্চলতেই গ্ৰাম্যাঞ্চলত মৎস্য পালন কৰিও তেওঁলোকে বিভিন্ন সমস্যাৰ সন্মুখীনো হয় মাছসমূহ কেনেকৈ সহজে ডাঙৰ কৰিব পাৰি সোৱাদো কৰিব পাৰি তেওঁলোকে সেইবোৰ নাজানে তেওঁলোকে মাছবোৰ পালন কৰে ঠিকেই আধুনিক পদ্ধতিৰে কৰিব নাজানে আধুনিক পদ্ধতিৰে কৰিলে যিটো লাভাংশ ওলায় সেই লাভাংশটো নোলায় থলুৱা পদ্ধতিৰে কৰাৰ কাৰণে তেওঁলোকে ব্যৱসায়ত কিছু লোকচানৰ সন্মুখীন হয় বৰ্তমান যুগত তেওঁলোকে ঠিকেই কিছুমান জনা বিজ্ঞসকলে ঠিকেই কৰি আছে তো আধুনিক পদ্ধতিটো কৰাৰ ফলত তেওঁলোকে ভাল ভাল ব্যৱসায় কৰিবলৈ সন্মুখীন হৈছে আৰু বিভিন্ন সমস্যা আছে তেওঁলোকৰ মৎস্য এটা হ'ল তাৰপিছত আপোনাৰ আহিল